অঁ বাইদেউ কি কৰিছে অঁ এই মই মানে কথা এটা ভাবিছিলোঁ এইবাৰ এই আমাৰ গোটৰ পিকনিক এটা যাওঁ আকৌ পাৰ্টি এটা ভাল লাগে অঁ সেইটো কাৰণে ভাবিছোঁ নহয় পিকনিক এটা উলিয়াওঁ হেৰি এ বেছি দূৰলৈ নহয় আৰু অলপ ওচৰতে অঁ মই গোটৰ সদস্যাসকলক সুধিছিলোঁ মানে তাৰ পাছত তেওঁলোকে বোলে হ'ব বাইদেউ ওলাওক ওলাওক এই খালী বেছি দূৰলৈ নাযাওঁ আৰু ওচৰতে অঁ তাৰ পিছতে হেৰি এ তাৰ পৰা মানে এগৰাকী সদস্যই ক'লে বোলে বগীনদী ফালে চইল জেগাডোখৰ ভাল তাৰ পিছত এগৰাকীয়ে ক'লে ঘাগৰ পাৰলৈয়ো যাবলৈও ভাল বৰ ধুনীয়া এতিয়া কি কৰোঁ অঁ অঁ অঁ অঁ

অঁ ভাল ৰাস্তা পদূলি ভাল আৰু মানে যাবলৈ

মাংসই খোৱা হ'ব এতিয়া আপুনি কওকচোন কি কি কি কৰোঁ কি খাওঁ তাকেহে তেতিয়া আকৌ আমি কিমান পইচা তুলিব লাগিব অঁ অঁ অঁ দহগৰাকী নোৱাৰে নোৱাৰে অঁ অঁ গাড়ীখনৰ এতিয়া ভাড়াটো কিমান হ'ব তাৰ লগতে আমি বজাৰটো কৰি লগতে আকৌ অঁ হৈ যাব তেতিয়া চাগে অঁ অঁ অঁ বেছি দূৰ নহয় বাৰু গাড়ী ভাড়াও ইমান বেছিকৈ ল'ব নালাগে এহেজাৰমান লয় কি নলয় জানো বাৰ পোন্ধৰমান ল'ব লাগে অঁ হয় এতিয়া আমি বাকী হেৰি কৰিব পাৰিম আৰু অঁ আছে আছে কম ল'ব অঁ তাকেহে আকৌ চাহৰ লগত খাবৰ কাৰণে কিবা কিবি ল'ব লাগিব নহয় মিঠাই ল'ব লাগিব হয় পিঠা বনাবলৈতো ক'বই লাগিব বাৰু গোটৰ সদস্যাসকলক কোনে কি পায় ল'ব দেই বুলি নিজে নিজে লৈ যাব অকণমান ভাল হ'লে ভাল হয় আৰু খানাটো আমাৰ

তেনেকুৱা মানে অঁ হ'ব আপুনি অঁ অঁ হ'ব